অঁ কওকচোন অঁ বতৰটো বৰ্তমান সেই হৈছে অলপ অলপ বৰষষুণ হৈ আছে ফুৰিবৰ কাৰণে ভাল বতৰেই এতিয়া ৰ'দটো নাই না ৰ'দৰ কাৰণে আকৌ ফুৰিবৰ কাৰণে অসুবিধা হয় বহুত গৰম পৰিছিল এইকেইদিন এতিয়া বৰ্তমান ঠাণ্ডা এতিয়া মহা মৃত্যুঞ্জয় মন্দিৰত যাব পাৰে আমাৰ ইয়াত যদি আপুনি ফুৰিবলৈ আহে মহা মৃত্যুঞ্জয় মন্দিৰত তাতে কিন্তু এনেই বৰ্তমান এই অলপ মানে তলৰখিনি অলপ এই অলপ বোকা মানে সেই নতুনকৈ বনাইছে ন সেনকৈ তলত বোকা হৈ আছে আৰু যদি তাৰপৰা আমি নগাঁও বৰদোৱা হৈ এনেকৈ ওলাই যাব পাৰোঁ ওলাই যাই কামাখ্যা তাৰপাছত কাজিৰঙা চাজিৰঙা এনেকৈ চাব পাৰোঁ গুৱাহাটীত যদি সেনেকৈ আহে অঁ আপুনি কেই আপোনালোক কেইজনমান যাব অঁ চাৰি পাঁচজন অঁ ঠিক আছে যাব পাৰিব হয় হা হা অঁ সেই ল'ম দিয়ক মোৰ তাত ছুইফ্টখন আছে ছুইফ্টখন লৈ ল'ম ছুইফ্টখনত আমি চাৰিজন আৰামত যাব পাৰিম চাৰিজন টেনশ্যন নাই আমি ফাৰ্ষ্টতে আমি মহা মৃত্যুঞ্জয়তে যাওঁ তাত অঁ তাৰপাছত নগাঁও বৰদোৱা যাওঁ যাই তাৰপাছত আকৌ আমি কামাখ্যা যাওঁ গুৱাহাটী কামাখ্যা চাই কাজিৰঙাতো এবাৰ যাব নেকি কাজিৰঙাতো অঁ এবাৰ কাজিৰঙাতো যাওঁ কাজিৰঙাৰপৰা ঘূৰি আহোঁ তাৰপৰা আমি আৰু এই বালাজী মন্দিৰো চাব পাৰোঁ বালাজী মন্দিৰ চাই কিনে এইফালে বশিষ্ঠ আছে বশিষ্ঠত আপুনি জানেনে বশিষ্ঠত এই যে মন্দিৰটো কি আছিলে নামটো অঁ অঁ তাতো যাব পাৰোঁ আমি মই চিনি পাওঁ যিহেতু আপোনালোকক লৈ যাই থাকিম কথা নাই আপোনালোক চাৰিজন ওলাই আহিব আৰু সেই কি বুলি কয় পানী চানী অলপ বেছিকৈ লৈ ল'ব হা ঠিক আছে অঁ কোৱা নহয় খোৱাৰ খোৱাৰ কাৰণেও প্ৰব্লেম নাই এনেই লগতে লৈ ল'লে আৰু ঘৰৰপৰা ভালে ঠিক আছে হ'ব দিয়ক আপুনি ফোন কৰিব যেতিয়া হয় যাম দিয়ক পাব দিয়ক মই চিনি পাওঁ নহয় আপনালোকক মই জেগাত লৈ যাম অঁ ঠিক আছে অঁ অঁ দিয়ক